দুই অক্টোবৰ ঊনৈছশ আঠচল্লিছ চৈধ্য নৱেম্বৰ দুহেজাৰ বিশ একৈছ জুন সোতৰশ ষাঠি চৈধ্য ফেব্ৰুৱাৰী বাৰশ আঠাইছ একত্ৰিছ জানুৱাৰী চৈধ্যশ ঊনপঞ্চাশ